অঁ হেল্ল' অঁ দাদা এতিয়া আপোনালোকে দিছে নে ছাগৈ আমাৰ অসমখনত বিষয়ে এতিয়াতো এইফালে গোলাঘাটৰ ফালৰ পৰা নগাসকলে যি ভাৱে আগ্ৰসন কৰিছে হাবি জংঘল কাটিছে আমাৰ অসমীয়া মানুহক মাৰিছে তাত খেতি বাতি আৰম্ভ কৰিছে এইফালে চাবলৈ গ'লে সোঁহাতে কি অৰুণাচলখন চাইনাই কৈছে যে আমাৰ মেপত আহে বুলি কিন্তু আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বিষয়ত অকণো গুৰুত্ব আৰোপ কৰা নাই অঁ আৰু চেণ্ট্ৰেল আমাৰ যিটো ধৰি লওক চেণ্ট্ৰেল গভৰ্ণমেণ্ট হয় সিহঁতে সেইবোৰত কোনোধৰণৰ তেনেধৰণত কোনো ব্যৱস্থা হাতত লোৱা নাই আজি উত্তৰ উত্তৰ পূৱ সীমান্তখন উত্তৰ পূৱ আমাৰ অসম নাগালেণ্ড ত্ৰিপুৰা অৰুণাচল প্ৰদেশ আমাক মাহী আইৰ চকুৰে চাবলৈ ধৰিছে নগাসকলে শোষণ কৰিছে আমাৰ অসমৰ যিটো আমাৰ সীমা সীমাত বহুতো অসুবিধা হৈছে আচ্ছা এইফালে চীনাসকল সকলৰ ফালৰ পৰা আৰু এইফালে গোলাঘাটৰ ফালেতো নগাই মাৰি কাটি অৱস্থাই নাইকিয়া হয় এই বিষয়ে আপুনি কি ক'ব বিচাৰে হয় হয় হয় হয় হয় হয় হয় হয় এই আজি আজি চাৰি পাঁচ বছৰৰ আগৰ পৰা এইখিনি সমস্যাৰ সন্মুখীন হৈছোঁৱেই এই যে দুই তিনিমাহে ওলাই থাকে বাতৰিত নগাই আক্ৰমণ কৰিছে চাইনাই চীনাসকল চাইনিজ চাইনিজ আক্ৰমণ কৰিছে

এতিয়া গোলাঘাটৰ ফালে চোন সেই আঠ দহটা মানুহক কাটি মাৰি অৱস্থা বেয়া কৰি দিছে সীমান্ত আক্ৰমণ কৰিছে তাৰপিছতে বিবাদ হৈছে হয় হয় হয় ভাবি বেয়াই লাগে বাৰু দিয়ক লগ পালে আকৌ কথাবোৰ আলোচনা কৰিম ধন্যবাদ